মনোৰঞ্জনৰ উদ্যোগত ক্ৰীড়াই ভালেখিনি ভূমিকা পালন কৰে য'ত নেকি তেওঁলোকে বিভিন্ন ধৰণৰ বেলেগ বেলেগ খেল আয়োজিত কৰে য'ত নেকি দৰ্শকে চাই ভাল পায় দৰ্শকসকলেও খেল খেলৰ যিটো মনোৰঞ্জন তেওঁলোকে লৈ বহুত আমোদ পায় খেলৰ জৰি খেলৰ জৰিয়তে ক্ৰীড়াই যিবিলাক ভূমিকা পালন কৰে তেওঁলোকৰ যিবিলাক তাত খেলুৱৈ থাকে তেওঁলোকৰ শাৰীৰিক শাৰীৰিক যিটো এক্সেৰছাইজো হয় তাতে দৰ্শকসকলৰ লে তেওঁলোকৰ খেল চাই বহুত আমোদজনক পায় যিবোৰ ক্ৰীড়াৰ খেল ক্ৰিকেট ফুটবল সকলো মানুহৰ বাবে বহুত মনোৰঞ্জন হয় য'ত নেকি চাবৰ বাবে ষ্টেডিয়ামত ষ্টেডিয়ামে ষ্টেডিয়ামে পূৰা মানুহৰ ভিৰ হয় য'ত নেকি যোনসকল যাব নোৱাৰে তেওঁসকলে টেলিভিশ্যন টিভি ৰ যোগেদি চায়ো বহুত আমোদ লয় ক্ৰীড়াই এইবোৰ আৰু যদি উন্নত কৰে সকলোৱে আৰু মনোৰঞ্জন হ'ব আৰু দৰ্শকক আক্র আকৰ্ষণ কৰিবৰ কাৰণে খেলৰ মাজত তেওঁলোকে অলপ খেলুৱৈবিলাকে যিবিলাক মনোৰঞ্জন দেখায় ইজনে সিজনক অলপ ধেমালি কৰে সেইবোৰৰ যোগেদি দৰ্শকসকল আৰু আকৰ্ষণ হয় কাৰণ খেলুৱৈ যিবোৰ খেলুৱৈ খেল খেলি থাকে তেওঁলোকৰ প্ৰতি দৰ্শকে বহুত বহুত বহুত যাতে খেলখন আগুৱাই নিব পাৰে যাতে যাৰ গোল বা ক্ৰিকেট খেলত যাৰ ৰাণ বেছি হয় তেওঁলোকক আৰু আগ্ৰহী কৰে যে তোমালোক জিকিবা অলপ আক্ৰষণ কৰে দৰ্শকসকলৰ মনত তেনেকুৱা আগ্ৰহ আহে আৰু যেতিয়া খেল খেলত বেছি ৰাণৰ প প্ৰয়োজন হয় কমবোৰত তেতিয়া যেতিয়া এজন খেলুৱে পূৰা তেওঁ নিজৰ দৃঢ়তাৰে খেলি খেলখন জিকায় সেইবিলাকে দৰ্শকক বহুত আকৰ্ষণ কৰে আমি ক্ৰীড়াৰ সকলোৱে সন্মান কৰিব লাগে ক্ৰীড়াৰ যোগেদি সকলোৱে গে'ম চেম খেলিব লাগে খেল খেল খেলপথাৰ সকলো আমি খেলিব লাগে আমি ক্ৰীড়াৰ যোগেদি ই বহুতো কাম কৰিব পাৰোঁ এইবোৰ খেল আমি সদায় জীয়াই ৰাখিব লাগে খেলৰ ক্ৰীড়া ক্ৰীড়াই এইবোৰৰ খেলুৱৈসকলৰ কাৰণে বহুতো ও উন্নত কৰিছে আৰু তেওঁলোকে দৰ্শ বহুত দৰ্শকক আকৰ্ষণ কৰিছে দৰ্শকসকলেতো সকলো সব প্ৰত্যেক ক্ৰীড়াৰ যিকোনো খেলেই এতি এতিয়াৰ পৰাই আকৰ্ষণ নহয় আগৰ পৰাই আকৰ্ষণ হয় খেলৰ প্ৰতি য'ত নেকি খেল বুলি ক'লেই মানুহে অতি চবতকৈ বেছি ভাল লাগে খেল খেলেই সৰুৰ পৰাই এই প্ৰথম সৰুৰ পৰা ডাঙৰ হওঁতেও চব খেল খেলি খেলি ডাঙৰ হয় আৰু সেইকাৰণে ক্ৰীড়াই যেতিয়া এইবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে এইবোৰ ধৰি ৰাখি খেল যেতিয়া খেল খেল প্ৰত্যেকখন খেল যেতিয়া ভালদৰে আগুৱাই লৈ গৈ আছে সেইবোৰে দৰ্শকক আৰু আকৰ্ষণ কৰে দৰ্শকক আকৰ্ষণ কৰিবলৈ খেলবোৰ যিমান পাৰে সিমান তেওঁলোকে উন্নত কৰিব বিচাৰিব লাগে আৰু খেলবোৰ এতিয়া যিটো প্ৰক্ৰিয়াত খেলাইছে তাতকৈ আৰু অলপ আকৰ্ষণ কৰাকৈ খেলিব লাগে খেলাব লাগে সেইবোৰৰ বাবে দৰ্শক আৰু উত্তেজিত হয় য'ত নেকি ষ্টেডিয়ামে ষ্টেডিয়ামে এতিয়া যেনেকৈ পুৰা মানুহ চাবলৈ আহে ষ্টেডিয়ামত তেতিয়া আৰু অধিক মানুহ হ'ব পাৰে তাৰ সেইবাবে সেইবাবে সকলোক মই যিটো প্ৰক্ৰিয়া কৰিলে বেছি দৰ্শক আৰু উন্নত আৰু আকৰ্ষণ হয় সেইটো লক্ষ্য কৰি সেইটো প্ৰক্ৰিয়াত আৰু নতুন নতুন অলপ নতুনকৈ অলপ ছিষ্টেমবোৰ আপডে'ট কৰি ভালদৰে কামবোৰ কৰিলে সোনকালে আৰু দৰ্শক আকৰ্ষণ হ'ব